কুকিং মানে কি আৰু মই কুকটো কৰিও ভালপাওঁ খায়ো ভালপাওঁ দেই আৰু বিশেষকৈ মই বনায়ো ভালপাওঁ তাতকৈ বেছি খাই ভালপাওঁ আৰু কুকিং মানে কি আৰু বনাই মানে কি মই এতিয়া ইউটিউব চেনেল মোবাইলত চাই থাকোঁ যে নয়নজ্যোতি এইটো মাষ্টাৰ শ্বেফৰ হেৰি কণটেচটেণ্ট আছিলে জিকিছিলে নেকি মে'বি তাৰ ইউটিউব চেনেল মই চাওঁ তাতো মই কিছুমান খোৱা খানাবোৰ দেখোঁ নহয় আৰু পৰ্কৰ এটা বনাইছিলে পৰ্ক উইথ বেম্ব' চুট যোনটো মই বনাওঁ নিজে বনাওঁ সেইটোও ভাল লাগে মই নিজেও খাই ভালপাওঁ যদিও মই বনাই ভালপাওঁ ত' পৰ্ক মই বনাওঁ প্ৰায়ে পৰ্ক তাৰপিছত ট্ৰাই চিকেন ড্ৰাই চিকেন স্মক চিকেন স্মক চিকেনটো অলপ টান হৈ যায় সেইটো মানে স্পক চিকেন বা পৰ্ক চিকেন স্মকটো অলপ দিগদাৰ হয় বইল চিকেনটো মই ভালপাওঁ ড্ৰাই ফ্ৰাই পৰ্কটো বনাই ভালপাওঁ পৰ্ক বইল বুলিবলৈতো বইলটো ইমান এটা টান কাম নহয় বনাবলৈ চবেই পাৰিব কাৰণ কি কাৰণে মই যোনটো মানে বনাওঁ আৰু যেনেকৈ বনাওঁ গাহৰিখিনি পৰ্কখিনি বইল কৰি পিনে এটা পাত্ৰত থৈ লওঁ থৈ পিনে পিঁয়াজ ৰচুন জলকীয়া শুকান জলকীয়া সেইখিনি চব খুন্দি পিনে এটা হেৰি পেচাৰ কুকাৰত দি দিওঁ তাৰপিছত গাহৰিখিনি গাহৰি যোনটো তেল থাকে লাল মাংসটো সেই লাল মাংসটো হেৰি কওঁ আকৌ আগেয়ে পেচাৰ কুকাৰটোত দি লওঁ সেইখিনি যেতিয়া গলি যায় গলি যোৱাৰ পিছত পিঁয়াজখিনি দিওঁ গাহৰি তেলটো দি তো তেল এটা ওলাই যায় নহয় তলত লেয়াৰ এটা বহে তাৰপিছত সেই গাহৰিখিনিত পিঁয়াজ ৰচুন আদা পেষ্টটো শুকান জলকীয়া সেইখিনি দি পিনি অলপ দেৰি চেল' ফ্ৰাই কৰোঁ চেল' ফ্ৰাই কৰাৰ পিছত গাহৰিখিনি আকৌ তাৰ ওপৰত দি দিওঁ পেচাৰ কুকাৰটোৰ ভিতৰত দি দিওঁ তাৰপাছত অলপ দেৰি মেক্স টু মেক্স তিনি মিনিটমান অলপ হেতাখন দি পিনে হিলাও হিলাই লোৱাৰ পিছত তাত শুকান জলকীয়া দুটামান পেলাই দিওঁ ফালি পিনে কেঁচা জলকীয়া থাকিলেও পেলাই দিওঁ তাৰপিছত তাৰ লগত দি দিওঁ বাঁহগাজ অকণমান বাঁহগাজটো দি পিনে দুটা চিটি লগাই দিওঁ আৰু বনি যায় পৰ্ক উইথ পৰ্ক বম্ব পৰ্ক উইথ বেম্ব চুট ধুনীয়া ৰেচিপি খাবলৈও ভাল তেলো নাই পেটৰ কাৰণেও ভাল তেল দি খোৱাতকৈ গাহৰিটো মানে বইল খোৱাটো মজা সোৱাদটোৱে বেলেগ